মানুহ এগৰাকী শিক্ষিত হোৱা মানেই সমাজত তেওঁৰ প্ৰথম পৰিচয় বুলি আমি ক'ব পাৰোঁ শিক্ষিত হোৱাটোৱেই জীৱনত বহু ধৰণৰ সহায় কৰিব পাৰে প্ৰথমতেই শিক্ষিত হোৱাটোৱে আমাক আমাৰ স্বভাৱ শিষ্টাচাৰ আৰু এজন ভাল ব্যক্তি হোৱাত সহায় কৰে দ্বিতীয়তে যিকোনো কথা পঢ়িব পৰা তথা আনক সেই ক্ষেত্ৰত সহায় কৰাতো আমাক সহায় কৰে শিক্ষিত হোৱাটোৱে আমাক সন্মানৰ পাত্ৰ হিচাপেও পৰিগণিত কৰাত যথেষ্ট সহায় কৰে ইয়াৰ উপৰিও জন সমাৱেশত নিজৰ মন্তব্য ধুনীয়াকৈ ডাঙি ধৰাত আমাক শিক্ষাই সহায় কৰে আনহাতে অশিক্ষিত হোৱাটো সকলোৰে বাবে দূৰ্ভাগ্যজনক যিকোনো কাৰণতে শিক্ষা গ্ৰহণ কৰাত ব্যৰ্থ হ'লে আমি বহুতো বস্তু হেৰুৱাবলগীয়া হ'ব পাৰে প্ৰথমতে এগৰাকী অশিক্ষিত ব্যক্তিয়ে স্ৱাক্ষৰ কৰিব নোৱাৰাটো এক ভয়ঙ্কৰ দূৰ্ভাগ্য দ্বিতীয়তে অশিক্ষিত হোৱাটোৱে আনৰ ওপৰত হোৱা নিৰ্ভৰশীলতাটো বঢ়ায় অশিক্ষিত হোৱাৰ বাবে কেতিয়াবা অসন্মান হ'বলগীয়া পৰিস্থিতিও কঢ়িয়াই আনিব পাৰে ইয়াৰ উপৰিও ভাল উপাৰ্জন কৰাত ব্যৰ্থ হোৱাৰো আন এক কাৰণ হৈছে শিক্ষাৰ অভাৱ